আমাৰ চহৰবোৰত মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ হয় বিভিন্ন ঠায়ে ঠায়ে চি চি টি ভি কেমেৰা লগোৱা হৈছে তাৰোপৰি মই ভাবোঁ যে আজিকালি যিহেতু হাতে হাতে সকলোৰে মোবাইল ফোন দেখিবলৈ পোৱা যায় গতিকে মোবাইল ফোনত এনেকুৱা কিছুমান এপ ডেভেলপ কৰিব পাৰি বা এপ কিছুমান বনাব পাৰি য'ত মহিলাৰ বিশেষকৈ মহিলাৰ সুৰক্ষাক লৈ কিছুমান এনেধৰণৰ মানে টেকন'লজি ব্যৱহাৰ কৰি বা প্ৰযুক্তি ব্যৱহাৰ কৰি বনাব লাগে য'ত মহিলাগৰাকী যদি কিবা বেয়া পৰিস্থিতিত সন্মুখীন ল'বলগীয়া হয় সন্মুখীন হ'বলগীয়া হয় তেতিয়া তেওঁ যাতে কিবা এটা আৰ্জেণ্টলি বা ইমাৰজেঞ্চি কিবা এটা ছুইচ থাকে এপটোত যিটোৱে যিটো মানে ছুইচ দবালে ঘৰৰ মানুহ বা ওচৰৰ থানা এনেকুৱাত যাতে খবৰ যায় কিবা এটা তেনেকুৱা ধৰণৰ কৰিব পৰা যায় নেকি বুলি মই ভাবোঁ